সাংস্কৃতিক পৰম্পৰাগত পোচাক বা গহনা বা কাপোৰ হিচাপে আমাৰ ৰাজ্যত ক'বলৈ গ'লে বিহু বিহুৰ বিষয়ে কওঁ বিহু অসমৰ জাতীয় উৎসৱ বিহুত আমি যোনজোৰ সাজপাৰ পিন্ধো ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত দুয়োটাই বেলেগ বেলেগ হয় ছোৱালীৰ ক্ষেত্ৰত ক'বলৈ গ'লে ছোৱালীয়ে যোনজোৰ মুগাৰ চাদৰ মেখেলা পিন্ধা হয় গাত ৰঙা ব্লাউজ মুগাৰ মেখেলা গাত ৰিহা হাতত গামখাৰু ডিঙিত ঢোলবিৰি জোনবিৰি দুগ্দুগী আদি পিন্ধা হয় চুলিত কপৌ ফুল ল'ৰাৰ ক্ষেত্ৰত তেনেকৈ ঠিক বেলেগ হয় ল'ৰাই মুগাৰ চুৰীয়া পিন্ধে মুগাৰ পায়জামা পিন্ধে ককালত টঙালী মূৰত গুটিফুলৰ গামোচা ডিঙিত গামোচা হাতত এখন যোনখন ৰঙা কাপোৰ বা ৰুমাল মৰা হয় সেইখন ল'ৰাৰ ক্ষেত্ৰত হয় কিন্তু ছোৱালীৰ ক্ষেত্ৰত এখন হাঁচতি থাকে ককালত থাকে চেনাইলৈ কি কৰে তামোল বান্ধে চেনাইক মৰমতে খোৱাবলৈ তামোল বান্ধিবলৈ এখন হাঁচতি থাকে সেইকাৰণে পৰম্পৰাগত সংস্কৃতি হিচাপে ক'বলৈ গ'লে বিহুৰ বিষয়ে ক'ব পাৰি অঞ্চলটোৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভিন্ন ধৰণৰ থাকে বেলেগ বেলেগ জনগোষ্ঠীৰ হেৰিয়াত বেলেগ বেলেগ থাকে ধৰি লওক নেপালী সম্প্ৰদায়টো বেলেগ হয় বেলেগৰটো বেলেগ হয় তেনেকৈ আমাৰ অসমীয়াত ক'বলৈ গ'লে আমি বিহুৰ সাজপাৰটোৰ বিষয়ে ভাল লাগে বিহু এজনী নাচনী যেতিয়া সাজি কাচি ওলাই যায় হাতত জেতুকা বা ঢুলীয়া চেনাইৰ ওচৰলৈ যাওঁতে এজনী নাচনীৰ যোনটো